মই আমাৰ গাঁৱৰ এটা আঞ্চলিক দল আছে সেইটোৰ লগত প্ৰায় জড়িত মই বিশেষকৈ ক্ৰিকেট ফুটবল আৰু ভলিবলত মই জড়িত থাকোঁ আৰু ক্ৰিকেটত মই এজন বেট্চমেন হিচাবে খেলোঁ আৰু এতিয়াও মানে বহুত বলাৰেই মোক সমীহ কৰি চলে লগতে ফুটবল সিমান ভালকৈ নোৱাৰোঁ যদিও খেলোঁ আৰু মাজে মাজে প্ৰেক্টিছ হিচাবে মানে শাৰীৰিক অনুশীলনৰ কাৰণে ফুটবলটো মাজে মাজে খেলোঁ লগতে ভলিবলো মই খেলোঁ ভলিবলটো ভালেই খেলোঁ মাজে মাজে দূৰতো যাওঁ খেলিব কিন্তু ক্ৰিকেটটো মোৰ মানে মোৰ কি বুলি কওঁ আৰু ভাল লাগে আৰু খেলি ভাল লাগে ভাল খেলোঁ লগতে প্ৰায় ওচৰৰ দলবিলাকে মোক প্ৰায়ে যোগযোগ কৰি থাকে মই সময় সাপেক্ষে সৰু সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণো দিওঁ এনেকৈ ক্ৰিকেটটোৰ প্ৰতি আগ্ৰহটো মোৰ সৰুৰ পৰাই বেছি ক্ৰিকেট খেলিও ভাল পাওঁ ক্ৰিকেট শিকাইয়ো ভাল পাওঁ মানে ক্ৰিকেট চাইও ভাল পাওঁ এনে কি ক'ম মানে ক্ৰিকেটটোৰ প্ৰতি মোৰ কিবা এটা বেলেগ হেৰি ভাব আছে আৰু বিশেষকৈ মই সৰু অৱস্থাৰ পৰা শচীন টেণ্ডুলকাৰৰ খেল চালোঁ মাজত বিনোদ কাম্বলিও আছিল তাক ভাল পালোঁ লাহে লাহে তেনেকৈ বিৰাট কোহলী আহিল তেনেকৈ ভাল পোৱা হলোঁ খেলি গতিকে সেইটোৱে আৰু ক্ৰিকেটটো মই ভাল লাগে খেলি খেলি থাকিম যিমান দিন পাৰোঁ বয়স হৈছে যদিও এতিয়াও মই খেলিবলৈ এৰা নাই য'তে থাকে ক্ৰিকেট মানে খেল সন্ধিয়াৰ ক্ৰিকেটো থাকে আজিকালি কম অভাৰৰ খেলো থাকে সেইবিলাকো খেলোঁ কম অভাৰৰ খেলত পাঁচ ছয় অভাৰৰ খেলো থাকে কেতিয়াবা তেনেকৈ সেই কম অভাৰৰ খেলত মই অপেনিং খেলোঁ আৰু অলপ দীঘল অভাৰৰ খেলত মই ওৱান ডাউন খেলোঁ মাজে মাজে বলিঙো কৰোঁ নকৰা নহয় কিন্তু ইমান নহয় আৰু অলপ চলপ কৰোঁ কেতিয়াবা প্ৰায় নিয়মীয়া বলাৰবোৰে যেতিয়া বেছি ৰাণ দিয়ে তেতিয়া মই দুই এক অভাৰ বলিং কৰোঁ এনেকৈ মই খেলি গৈছোঁ আৰু কি হয় নাজানো আৰু এনেকৈ খেলি থাকিম আৰু কিন্তু পেচা হিচাপে নহয় মই নিচা হিচাপেহে ক্ৰিকেটটো খেলোঁ ভাল লাগে সেইকাৰণে খেলোঁ আৰু